মই ৰন্ধা বুলি ক'লে দুটা বস্তুৱে ব্যৱহাৰ কৰা হয় প্ৰেছাৰ কুকাৰো ব্যৱহাৰ কৰোঁ আৰু কেতিয়াবা খোলা পাত্ৰ ব্যৱহাৰ কৰোঁ বিশেষকৈ প্ৰায়ভাগ আমি খোলা পাত্ৰতেই ব্যৱহাৰ কৰোঁ কাৰণ মই বতোৱাতে আৰু যেতিয়া ধৰক বোলে অফিচলৈ যাবলৈ লৰালৰি হৈছে বা কিবা এটা কামত যাবলৈ লৰালৰি হৈছে তেতিয়া ফতককৈ প্ৰেছাৰ কুকাৰতে পাতি দিয়া যায় আৰু আমি এইটো ক'ব নোৱাৰোঁ যে খোলা পাত্ৰই আমাক দৰকাৰ হয় কিছুমান ক্ষেত্ৰত আমাক বন্ধ ধৰক যেনে প্ৰেছাৰ কুকাৰ সেইটোও ব্যৱহাৰ কৰিব লগা হয় এতিয়া ধৰক সেই লৰালৰিকৈ ঘপককৈ ওলাই যাবলৈ হ'লে আমাক পতককৈ ভাতকেইটা তুলিবলৈকে প্ৰেছাৰ কুকাৰটো লাগে অন্যহাতে নহ'লে ধৰক গাহৰি মাংস অনা হ'ল গাহৰি মাংসটো প্ৰথম আমি প্ৰেছাৰত বইল কৰি ল'ব লাগে বইল কৰাৰ পিছতহে আমি কেৰাহিত দি চবজিটো বনোৱা হয় তেতিয়া খাবলৈ অলপ সোৱাদো হয় আৰু ভালো লাগে মাংসটো খাই ভালকৈ সিজেও আৰু আপোনাৰ সোৱাদটো চবৰে বেলেগ বেলেগ হয় ধৰক প্ৰেছাৰ কুকাৰত যদি দিয়া হয় তেতিয়াও ভাতৰ ভাতটো খাবলৈ সোৱাদ বেলেগ হয় আৰু যদি ধৰক খোলা পাত্ৰত আমি বতোৱা ব্যৱহাৰ কৰোঁ তেতিয়াও সোৱাদটো বেলেগ হোৱা দেখা যায় আৰু কিবা ক্ষেত্ৰত দালি বনাব লগা হ'ল দালি বনালেও আমি কেতিয়াবা প্ৰেছাৰ কুকাৰ ব্যৱহাৰ কৰা হয় প্ৰেছাৰ কুকাৰত প্ৰথম বইল কৰি লোৱা হয় পানী দি দুই তিনিটা হুইছেল মৰাই লৈ তাৰপিছত আমি কেৰাহিত তেল মাৰি মেলি চবজিটো বনোৱা হয় আমি ধৰক প্ৰেছাৰ কুকাৰতে যদি তেল মাৰোঁ বা বইল কৰি মেলি তেল মৰা হয় তেতিয়া সেইটো সোৱাদো বেলেগ হয় আৰু যদি কেৰাহিত আমি প্ৰথম বইল কৰি লওঁ বইল কৰি লৈ বনালে সেইটো সোৱাদো বেলেগ হয় সেই তেনেকৈয়ে চবৰে সোৱাদবিলাক অলপ বেলেগ বেলেগ ধৰণৰ হয় আৰু